নিজৰ সহায় আগবঢ়ায় তেওঁলোকে সেইখিনি ফুলফিল কৰিব বিচাৰে

মই ভাবো যে

লগতে অসমৰ অসমত ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ পূৰ কৰিবৰ বাবে যথেষ্টখিনি অৰিহণা আগবঢ়াইছে যেনে নতুন নতুন ষ্ট'ৰ খুলিছে গ্ৰ'চাৰী ষ্ট'ৰ আপোনাৰ ক্লথ ষ্ট'ৰ

মই ভাবো যে তেওঁলোকে বহুখিনি পৰিকল্পনা কৰিছে ত' যোনখিনিয়ে অসমবাসী ৰাইজক বহুতখিনি ধৰণে সহায় কৰিছে